হেল্ল' অঁ কওকচোন অঁ নপঢ়ে ম'বাইল অনবৰত ম'বাইলতে ব্যস্ত

এইবাৰ টিউশ্যন দিম ন' এইবাৰ গুৰুত্ব দিম দিয়ক টিউশ্যনো দিম আপুনি আহি একদিন বুজাবচোন

টান পায় নেকি পায় নেকি পায় অঁ পায় চাগৈ কি কৈছে কিবা এটা নপঢ়ে মই কৈ দিব কৈ থাকোঁ সি নকয় মই কি কি কৰিম অঁ অঁ ঠিক আছে

আপোনালোকেও আমাৰ

আপনালোকেও অলপ আহি পেলাই বুজাই দিব ঠিক আছে অঁ অঁ অঁ